হেল্ল' অঁ অঁ এই আমাৰ এই এটা হেৰি কৰিব লাগে চাফাই অভিযান কৰিব লাগিছিল এই যে আমাৰ যিটো আমাৰ হেৰি আছে মন্দিৰ আছে এই মন্দিৰটো চাফা কৰিব লাগিব আমি সোমবাৰৰ দিনা এটা দিন ধাৰ্য কৰিছোঁ মই মা মানুহখিনিক কৈছোঁ আৰু তহঁতৰ এই মহিলাৰ যিখিনি গ্ৰুপ আছে আৰু মহিলা মানুহ আছে সেইখিনিক ক'লেই হ'ল

অঁ তাৰপিছত আৰু এই মহিলাখিনি অলপ মানে নিজৰ ঘৰতে কিবা খোৱা বস্তু কৰি নিলে পিঠা চিঠা লাৰু ঠাৰু অলপ ভাল আছিল মানুহখিনি অঁ আৰু অঁ সেইখিনি বস্তু লৈ ল'লোঁ বান্ধি লৈ ল'লোঁ খৰাহি লৈ যাব লাগিব আৰু মই এই মতা মানুহখিনিক দাও আৰু কোদাল লৈ যাব দিম সেই চাফাই কৰিব লাগিব তো দাও দি জংঘল হৈছে ন জংঘলখিনি চাফা কৰিব লাগিব আৰু সেই কদ কোদালে দি হেৰি কৰিব লাগিব চাফাই কৰিব লাগিব আৰু আৰু বাল্টিঙো ল'ব লাগিব পানী চানি অলপ মাৰিব লাগিবতো অঁ গতিকে সেইদিনাখন অঁ সেইদিনাখন হেৰি নটামানত গ'লে হ'ল নটামানত নটামানত মানুহখিনি উপস্থিত হ'ব লাগিব আৰু দুপৰীয়া তাতে এটা মানে হেৰিও পী প্ৰীতিভোজৰ ব্যৱস্থা কৰা হ'ব

মানুহ নালাগে মহিলাখিনি পাৰিব কৰিব এ ঠিক আছে তেনেহ'লে সেইদিনাখন ৰাতি